মোৰ বিপণীখন ঘৰতে আছে বিশেষ কোনো ধৰণৰ ভাড়াত লোৱা হোৱা নাই বিপণীখন ঘৰতে এতিয়া আছে বৰ্তমান আৰু কোনো ধৰণৰ মানে বন্ধ বাৰ বুলিবলৈ নাই এনে বন্ধ বন্ধ বুলিবলৈ নাই নিজৰ যিহেতু বাসগৃহতে আছে সদায় কাৰণে খোলাই থাকে সেইখন বিপণীখন আৰু মই এইটো ষ্টাৰ্ট কৰিছিলো আপোনাৰ লকডাউনৰ সময়ত লকডাউনৰ সময়ত যিহেতু ঘৰতে এনেই থকা হয় ভাবিলো কে'কৰ ব্যৱসায়টোকে আৰম্ভ কৰো ঘৰতে যিহেতু এনেই থাকো তেতিয়া মই ভাবিলো যে প্ৰশিক্ষণ এটা লোৱা হওক সেই বুলি ভাবি মই পঠালি ঘৰত এই প্ৰশিক্ষণটো লৈছিলো নিজৰ মামি এগৰাকীৰ ওচৰতে তেওঁ যিহেতু কে'কৰ প্ৰশিক্ষণ দিয়ে সেইটো কাৰণে তেওঁৰ ওচৰতে মই প্ৰশিক্ষণটো ল'লোঁ তাত তাত আমাক পাঁচটা কে'কৰ কে'ক মানে বনাবলৈ শিকোৱা হৈছিল পাঁচ পাঁচ ছয়গৰাকীমানে আমি শিকিছিলো তাত তাত কে'ক পাঁচ ধৰণৰ কে'ক শিকাইছিলে আমাক যেনেকৈ ধৰক আপোনাৰ এটা চকলেট কে'ক তাৰপিছতে এটা ভেনিলা ফ্লেভাৰ এটা জেল কে'ক তাৰপাছত আপোনাৰ এটা হোৱাইট ফৰেষ্ট বুলি এটা আছে সেইটো বা বাৰ্বি কে'ক এনেধৰণে কে'কখিনি আমাক শিকাইছিলে বনাবলৈ আৰু তাতে আমি প্ৰশিক্ষণ লৈ মেলি আহিলো তাৰ এদিনীয়া প্ৰশিক্ষণ হৈছিলে সেইটো আমাৰ এদিনেই শিকাই তাৰপিছত প্ৰশিক্ষণ লৈ আহি কে'ক বনাম বুলি ভাবিলো আৰু কিন্তু কে'ক বনাবলৈ আকৌ বহুত বস্তু দৰকাৰ হয় যিহেতু প্ৰথম ফ্ৰিজো দৰকাৰ হয় তাৰপাছত অ'ভেন ব্লেণ্ডাৰ বহুতখিনি বস্তু প্ৰয়োজন হয় তাত লগতে আকৌ আপোনাৰ ডেক'ৰেশ্যনৰ কাৰণে যিমান বস্তু লাগে ডেক'ৰেশ্যন কৰিবলৈ বহুতখিনি বস্তু দৰকাৰ হয় এটা কে'ক বনাবলৈ হ'লে সেই গোটেইখিনি বস্তু আনিবলৈ যিটো পইচা মই ভৰাইছিলো এই বিজনেছটোৰ ক্ষেত্ৰত সেইখিনি মই এতিয়া এই বিজনেছটো কৰিয়ে মানে কে'ক বনাই মেলি যোনখিনি বস্তু মই কিনিছিলো সেইখিনিও গোটেই পইচাটো মই সম্পূৰ্ণৰূপে উলিয়ালোঁ তাৰ উপৰিও এতিয়া মই ধুনীয়াকৈ মানে নিজেও চলি আছো সেই পইচাখিনিৰ জৰিয়তে তাৰপাছত কে'ক ফেটিবৰ কাৰণে ব্লেণ্ডাৰো আনিলোঁ আৰু ডেক'ৰেশ্যন কৰিবৰ কাৰণে বস্তুখিনি তাৰপিছত ফ্লিপকাৰ্টতো কিছুমান বস্তু মই অৰ্ডাৰ দিওঁ যেনেধৰণে হওক ন'জেল কিবাকিবি বস্তু আমাৰ দৰকাৰ হয় কে'ক ডেক'ৰেশ্যন কৰিবলৈ যিমানখিনি সামগ্ৰী লাগে মই ফ্লিপকাৰ্টতে কেতিয়াবা অৰ্ডাৰ দি দিওঁ তাৰপিছত মই কে'ক বনাবলৈ আৰম্ভ কৰিলোঁ প্ৰথমে বাৰ্থডে' কে'ক বনালোঁ এটা দুটা প্ৰথমে বনালোঁ তাৰপাছত লাহে লাহে মানুহবোৰে যেতিয়া গম পাবলৈ ধৰিলে তাৰপাছত বহুত কে'ক অৰ্ডাৰ পালো মই কেতিয়াবা এনেকুৱা হয় মানে কেতিয়াবা এদিনতে মোৰ চাৰি পাঁচটা কে'ক অৰ্ডাৰ আহে এদিনতে মোৰ ভালো লগা হ'ল নিজৰ বৃত্তিটোত ইমান আগবাঢ়িছো মানুহবোৰে মৰমো দিছে সেয়ে মই কে'কখিনি বনাই মেলি লাভান্বিত হৈছো বহুতখিনি চ মই কে'কৰ ব্যৱসায়টো কৰি বহুখিনি লাভৱান হৈছোঁ বহুত টকা উপাৰ্জন কৰিছো এতিয়া প্ৰায় পঞ্চাছ হাজাৰমান টকা উপাৰ্জন কৰিলোঁ তাৰপাছত মই লাহে লাহে কাপ কে'কো বনাবলৈ ধৰিলো তাৰপিছতে কাপ কে'ক বনাই মেলি মই নিজৰ দোকান ওচৰতে যিবোৰ দোকান থাকে তাতে দোকানতো মই সেই বস্তুখিনি ডেলিভাৰ কৰো দিবলৈ যাওঁ এটাত চাৰি টকা মানে মই পাঁচ টকীয়া যিটো কে'ক হয় সেইটো দোকানত দি যদি দিওঁ চাৰি টকামানকৈ দিওঁ সেই কে'ক সেই কে'কটো এতিয়া আমাৰ আমাৰ মানে ওচৰত যিমানখিনি অঞ্চলত দোকান আছে মই চব দোকানতে মই কে'ক কে'কখিনি মই দিওঁ দেৰি পাই দিবলৈ যাওঁ তেনেদৰেও মোৰ উপাৰ্জন বাঢ়িল যে সেই টকাৰ মই নিজে ভালদৰে চলাৰ উপৰিও অলপমান ঘৰখনতো কিছুমান মানে ক্ষেত্ৰত মই সহায় কৰিব পৰা হ'লোঁ ঘৰখনতো কিবা এটা দৰকাৰ হ'লে মই সহায় কৰি দিওঁ আৰু তাৰ উপৰিও নিজৰ তাৰ উপৰি নিজৰ যিখিনি মানে উপাৰ্জন কৰে সেইখিনি নিজেও চলিবলৈ কিছুমান হয় মোৰ নিজৰ যিখিনি দৰকাৰী বস্তু সেইসমূহ মই নিজে আনিবলৈ ধৰিলো কোনো ধৰণৰ ঘৰতো মই মানে মোৰ নিজৰ যিখিনি আজিলৈকে মোৰ প্ৰয়োজন আছে আজিলেকে মই পইচা ঘৰত খুজি পোৱা নাই কিবা লাগে কিবাকিবি এইবোৰ বস্তু মোৰ নিজৰ যিখিনি প্ৰয়োজনীয় সেইখিনি মই নিজে উপাৰ্জন কৰা নিজৰ পইচাই মই কিনো তেনেধৰণে মই ঘৰতো কিবা দৰকাৰ হ'লে মই দিব পাৰিছো কিবা এটা যদি আজি কিবা এটা নাই কিবা এটা আনি দিছো তেনেকুৱা ধৰণৰ অকণমান সহায় হৈছে তাৰপাছত তাৰ উপৰিও ঘৰৰ কামত সহায় কৰাৰ উপৰিও মই এটা নিজেই নিজৰ বাবে নিজৰ পইচাৰে এটা মোৰ নিজৰ কাৰণে গড্ৰেজ কিনিলোঁ এটা ম'বাইলো ল'লো মই নিজৰ পইচাৰে লগতে ঘৰখনতো দিওঁ কে'কবোৰ মই তাৰপিছত আহিলে কে'কটোৰ দামবোৰ হৈছে মই এক পাউণ্ডত চাৰিশ দুই পাউণ্ডত ধৰক আপোনাৰ আঠশ তাপা চকলেট কে'ক হ'লে ফ্লেভাৰ যদি দিয়ে চকলেট কে'ক বা বেলেগ বেলেগ ধৰণৰ যদি কে'ক এইবিলাকত মানে চাই পিনি আৰু ৰে'টটো সিমানটো কৰো ডেৰ পাউণ্ডত ছয়শ টকা এনেকৈ কৰি তাৰপাছত কাষ্ট'মাইজ অৰ্ডাৰ কিছুমান আহে তেনেকৈও মই বনাবলৈ ল'লো কাষ্টমাইজ অৰ্ডাৰখিনি কাষ্টমাইজৰ অৰ্ডাৰ এইখিনিমান দিয়ে তেনেকৈ মই যিমান পাৰোঁ মানে মোৰ ফালৰ পৰা যিমান পাৰোঁ মই তেনেদৰে বনাবলৈ তেওঁলোকক দিবলৈ মই চেষ্টা কৰোঁ তেওঁলোকে যেনেকৈ বিচাৰে তেনেকৈ তাৰপাছত আজিকালিতো এটা চলি আহিছে যে আজিকালি বেণ্ট' কে'ক বুলি এটা পায় মিনি কে'ক বুলিও ক'ব পাৰে সেই কে'কটো মই বনাবলৈ ল'লোঁ লাহেকৈ সেইটো বনালোঁ সেইটোত আপোনাৰ ওৱান এইট্টিকৈ এশ আশী টকাকৈ মই লওঁ এটা কে'কত তাৰপাছত আহিলে আপোনাৰ হাফ পাউণ্ডৰ যিবোৰৰ মানে ধৰক কিছুমানে এতিয়া চাৰিশ টকা বুলি ক'লে মানে কে'কটো পটককৈ কয় যে ইয়াতকৈ সৰু পাম নেকি যিটো কিছুমানৰ অকণমান অসুবিধা হয় দিয়কচোন অকণমান ডাঙৰ বা বেছি দাম দি কে'ক এটা ল'বলৈ তেওঁলোকৰ কাৰণে দুশ পঞ্চাছ টকাত এটা হাফ পাউণ্ডৰ কে'ক এইটো দামটো দুশ পঞ্চাছ টকা সিমানখিনি সেইটো কে'ক দিওঁ লাহে লাহে মোৰ এতিয়া এইখিনি মই এতিয়া গোটেইখিনি কে'কে মই বনাবলৈ এতিয়া লাহে লাহে শিকিলোঁ গম পাওঁ কেনেকৈ কি তাৰপাছতে ফণ্ডেণ্ট কে'ক এটা আছে সেইটোতো মানে কিমান পাউণ্ডৰ হয় ধৰক সেইটো হিচাপত পইচাটো তেনেকৈ ঠিক কৰি লওঁ আৰু তেনেকৈ মই এতিয়া বৰ্তমান এইখিনি চলি আছোঁ বিক্ৰী ক্ষেত্ৰত মোৰ এতিয়া এতিয়ালৈকে একো অসুবিধা হোৱা নাই যিহেতু মই ঘৰতে কে'কটো বনাওঁ আৰু ঘৰৰ পৰাই মানুহবোৰে নিবলৈ আহে আৰু আজিকালিতো কে'কটো এতিয়া চলিয়ে আহিছে ধৰক যিমান মানুহ ইমান মানুহ এতিয়া চবেই বাৰ্থডে' বাৰ্থডে' পাতে বা অন্নপ্ৰসন্ন হওক এনিভাৰ্চেৰী হওক কাৰোবাৰ গোটেইখিনি বস্তুৰ কাৰণে আজিকালি কে'কটো প্ৰয়োজনীয় হৈ যায় চবেই এতিয়া কে'ক কাটিয়ে কিবা এটা নিজৰ সুখৰ দিন আহিলে সকলোৱে কে'কেই বিচাৰে সেইটো কাৰণে মই আৰু চবতে দৰকাৰ হয় কে'কটো আৰু মই যিমান পাৰো কাষ্টমাইজ অৰ্ডাৰখিনিও মই সম্পূৰ্ণকৈ তেওঁলোকে যেনেদৰে বিচাৰিছে তেনেকৈ দিবলৈ মই চেষ্টা কৰোঁ আৰু তাৰ লগতে কিছুমান মই নিজৰ ফালৰ পৰা গোটেইখিনি দিবলৈ চেষ্টা কৰোঁ সেইটো ক্ষেত্ৰত মই যিহেতু এইটো বৃত্তি হিচাপে লৈছোঁ সেইটো কাৰণে আৰু কেতিয়াবা এইখিনি মই এতিয়া মই লাহেকৈ ভাবি আছো যে এখন দোকান খুলিম বুলি এই মোৰ কে'কৰে এখন দোকান খুলিম তাৰপাছত ইয়াত আৰু কিছুমান বস্তু আৰু সংযোজন কৰিম মই বেলেগ বেলেগ কিছুমান ব বস্তু শিকি প্ৰশিক্ষণ লৈ ভালদৰে শিকি মেলি মই কে'কৰ লগতে সেই দোকানখনত বাকীবোৰ বস্তু যেনেকৈ বেকাৰী হওক আন কিবা কিবি মিঠাই এনেকুৱা ধৰণৰ কিছুমান বস্তু মই তাত এড কৰিম বুলি মই ভাবি থৈছো মনে মনে যে দোকানখন খুলি মই ভালদৰে দোকানখন তাতে মই বহুত বস্তু ৰাখি মানে কে'কৰ লগতে বেলেগ কিছুমান প্ৰশিক্ষণ লৈ মই ধুনীয়াকৈ মোক নিজৰ যিমানখিনি পাৰোঁ দিম বুলি এইটো লগতে মই আৰু এটা আৰু এটা মই ব্যৱসায় কৰোঁ কাপোৰ চিলাওঁ মই সেইটো মোৰ লকডাউনৰ টাইমতে ষ্টাৰ্ট হৈছিলে কাপোৰ চিলোৱা হেৰি যিহেতু ঘৰতে আছিলো একো নাথাকে কৰিবলৈ তেনে ক্ষেত্ৰত মই কাপোৰ চিলালো ঘৰতে বহি কাপোৰ চিলালো মেচিন মেচিনৰ জৰিয়তে কাপোৰ চিলাই কাৰেণ্টৰ মেচিন এটা আছে সেইটোৰ জৰিয়তে মই কাপোৰো চিলালো তেতিয়াৰ পৰা মোৰ সেইটোতো অলপ আগবাঢ়িলো মানুহবোৰে এতিয়া কাপোৰ চাপোৰ দিবলৈ আহে এতিয়া দহি বাতো মই কাপোৰ চিলাওঁ তাৰপাছতে নিজে হাতেৰে ফুল চুল কৰি মেখেলা চাদৰ এনেকেও কিবাকিবি মোৰ ব্যৱসায় সেইটো এটা আছে কাপোৰ যিহেতু মানুহবোৰে গম পালে মই চিলাওঁ কিবা কৰো এইটো কাৰণে মোক এতিয়া সেইখিনিৰ ওপৰতো মানে মই সেইখিনি কৰিও মই এতিয়া নিজৰ উপাৰ্জনখিনি কৰি আছোঁ সেইটো এটা আৰু এটা মেকআপ আৰ্টিষ্ট সেইটো মই কৰি আছো বৰ্তমান মই সেইটো সেইটো কৰি আছো মেকআপ কৰোঁ মেকআপ কৰিলে আপোনাৰ ধৰক জোৰণ বা দৰা ঘৰ বিয়া বা তুলনি বিয়া এনেকুৱা ধৰণৰ কিছুমান কৰোঁ আৰু সেইবোৰ কৰি মেলি মই সেইটোতো বহুত লাভৱান হৈছো মই সেইটো শিকিছিলো শিৱসাগৰত শিৱসাগৰত শিকিছিলো চিমছ ইনষ্টিটিউট বুলি তাতে শিকা এতিয়া মই সেইটো কৰোঁ এখন বিয়াত গ'লে মই এতিয়া সাত আঠ হেজাৰ তেনেকৈ আহে এখন যদি বিয়া এদিন কৰিবলৈ যাওঁ তুলনী বিয়াটো বেলেগ ৰে'ট আৰু ইটোও বেলেগ তো তেনেকৈ মোৰ সেইখিনিও চলি আছে ধুনীয়াকৈ আৰু মই গোটেইকেইটা কাম ভালদৰে কৰিবলৈ চেষ্টা কৰিছো গোটেই তিনিওটা বিজনেছ মই তেনেকৈ নিবলৈ চেষ্টা কৰোঁ লগতে আৰু বিভিন্ন ধৰণলৈ মোৰ যোৱা হয় তেনে এনে ক্ষেত্ৰত মানে মেকআপ আৰ্টিষ্টটোৰ ক্ষেত্ৰত তেতিয়া মই তাত ধুনীয়াকৈ শিকি আহি মেলি প্ৰথমে ফটোশ্বুট কৰিলোঁ তাতো মোৰ টকা উপাৰ্জন হয় ফটোশ্বুট কৰি মেলি যিমানখিনি পাৰো মই কাষ্টমাৰবোৰক তেওঁ যেনেদৰে বিচাৰে এটা এটা আজিকালি এটা আছে ধুনীয়া হোৱা মানুহৰ ধুনীয়া হোৱাটো এটা আহি গৈছে এতিয়া যে মই ধুনীয়া দেখিব লাগে কেনেকৈ ধুনীয়া দেখিব লাগে তো তেনেক্ষেত্ৰত মই যিমানখিনি পাৰো তেওঁলোকক ছেটিছফেকশ্যন দিবলৈ মই ছেটিছফাই কৰিবলৈ চেষ্টা কৰো তেওঁলোকে যেনেদৰে বিচাৰে তেওঁলোকৰ মেকআপ লুক বিয়াত হওক নিজৰ দিনটো কেনেকৈ ধুনীয়া কৰিব এইবিলাক মানে ধুনীয়াকৈ তেওঁলোকে যাতে সুখী হয় মই কৰা মেকআপটোত তো মই সেইটো সদায় চেষ্টা কৰোঁ আৰু তেওঁলোকে যেতিয়া মাতি যেতিয়া কয় নিজৰ মুখেৰে যে ভাল হৈছে তুমি আজি ভালকৈ কৰিছা বহুত ভাল লাগে নিজৰে ভাল লাগে দিয়কচোন শুনি নিজে এতিয়া যিটো কাম কৰি আছো সেইখিনি যদি মানুহে যদি আঁকোৱালি লয় তেতিয়া নিজৰো ভাল লাগে ত' তেনেদৰে সেইখিনিও মই কৰি আছো আৰু কেতিয়া আজিকালি ফেশ্বন শ্ব' ফেশ্বন শ্ব' বহুত চলিছে আজিকালি ত' ফেশ্বন শ্ব'ত মই গৈ মেলি তাতো মই কণ্টেষ্টেণ্টবিলাকক যিখিনি আছে পাৰ্টিচিপেণ্টখিনিক তেওঁলোকক মই মেকআপ কৰোঁ তাৰ বিনিময়তো মই টকা উপাৰ্জন কৰোঁ এটা নিজৰ নিজে সন্মান এটাও পাওঁ আৰু লগতে মোৰ টকা উপাৰ্জনো হয় ত' তেনেক্ষেত্ৰত মই এতিয়া গুৱাহাটী গুৱাহাটীতো গৈছোঁ গুৱাহাটীত তাত মোৰ এটা আছিলে ফেশ্বন শ্ব' আছিলে তাত মোক মেকআপ কৰিবলৈ মাতিছিলে তাৰপৰা মই তাত এটা নিজেও সন্মানো পাওঁ আৰু গৈ ল'ৰা ছোৱালীবোৰ লগত ভালো লাগে কিডছ হওক ডাঙৰ হওক চবৰে লগত সেইখিনি কৰিছোঁ আৰু আমি বেলেগকেও ফটোশ্বুট কৰোঁ চব কৰি মেলি আৰু এতিয়া মোৰ বৰ্তমান মানে এইখিনি কৰিয়ে মই বহুতখিনি লাভন্বিত হৈছোঁ ঘৰখনৰ কাৰণে হওক কিবা কৰিবলৈ বজাৰ সমাৰ পৰা আদি কৰি আপোনাৰ আৰু কে'কৰ ওপৰতটো মই মোৰ প্ৰথম বিজনেছটো কে'কে আছিলে ত' সেইটো মই কৰি এতিয়া মই যিমানখিনি মানে মই ভৰাইছিলোঁ ইনভেষ্ট কৰিছিলোঁ সেইখিনিৰ পৰা মই তাতকৈ মানে অধিক পাই মেলি মই এতিয়া লাভতে আছো মানে যিমানখিনি মই তাত খৰচ কৰিছিলোঁ সেইখিনি তাৰপিছত এতিয়ালৈকে মোৰ বাৰু কে'কৰ ক্ষেত্ৰত একো অসুবিধা হোৱা নাই চব ঠিকেই চলি আছে এতিয়া বস্তুখিনি আনি মেলি মই যিহেতু যদি ঘৰতে এনেকৈ থৈ দিলোঁহেঁতেন একো কে'কৰ অৰ্ডাৰ নাপালোঁহেঁতেন তেনেকেও পইচা কোনো লাভ নহ'লেহেঁতেন মোৰ নোলালেহেঁতেন কিন্তু মই যেতিয়া কে'কটো বনাই আহিলোঁ আহি মেলি ইয়াত কৰিলোঁহি যেতিয়া মানুহবোৰে নিবলৈ বিচাৰিলে নিজৰ মনটো ভাল লাগিছে যে অঁ নিছে কিবা কৰিছে তেনেকুৱা ধৰণৰ তাৰপাছত সেইখিনি আনিম সেইবোৰ আনি মানুহবোৰে নিবলৈ আহিলে এজনে গম পালে সিজনে গম পালে এজনক কয় সিজনক কয় তেনেধৰণে বহুতখিনি মই আগবাঢ়িবলৈ এতিয়া সক্ষম হৈছো বৰ্তমান আৰু আৰু এটা কে'ক দিওঁ মই দোকানত এটা গোটেইখিনি গোটেইখিনিৰ পৰা মই লাভান্বিত হৈছোঁ আৰু মেকআপ আৰ্টিষ্টৰ ক্ষেত্ৰতো মই বহুতখিনি প টকা উপাৰ্জন কৰিব পাৰিছো আৰু কাপোৰ চিলোৱাৰ ক্ষেত্ৰতো এইখিনি মোৰ ধুনীয়াকৈ কৰি মোৰ নিজে চলি থাকিবলৈ ধুনীয়াকৈ ওলাই আছে